মই হাঁহ কুকুৰা পোহোঁ কিন্তু লোকেলত লাভ অলপ নহ'ল এই কয়লাৰত অলপ মানে লাভাম্বিত হৈছিলোঁ কিন্তু এইবাৰ ব্ৰইলাৰ পুহিবলৈ চেষ্টা কৰিছোঁ কয়লাৰত মই কম খা খায় যদিও মানে হেৰি লোকেলতকৈ ডাঙৰ হয় আৰু লোকেলটো সমানেই খায় যদিও কমকৈ ডাঙৰ হয় গতিকে কয়লাৰত লাভটো অলপ বেছি লোকেলতকৈ মই লেয়াৰৰ ফাৰ্মিঙো মানে কৰিছিলোঁ তাত মোৰ বছৰত ভালেমানে লাভ হৈছিল ডিম আৰু হেৰি লেয়াৰটো অৱশ্যে ডিমো বিকিব পাৰি লগতে মুৰ্গীজনীও বিকিব পৰা হয় তাৰপৰা হাঁহো তেনেকা পুহিছিলোঁ হাঁহ অলপ মানে পুহিছিলোঁ লোকেল কিন্তু লোকেলটোতকৈ আপোনাৰ এই আৰু এটা আছে উন্নত জাতৰ সেইটো পুহিলে অৱশ্যে বেছি লাভান্বিত হয় তাৰপিছতে এতিয়া আৰু ভাবিছোঁ অলপ আকৌ মানে এই উন্নত জাতৰটো আনি পেলাই পুহিম বুলি কি হয় তাকে ভাবি ফাৰ্মটো ঠিক ঠাক কৰি আছোঁ পুহিম বুলি ভাবিছোঁ ফাৰ্ম মোৰ কাৰণে